গৰম নালাগে গৰম দিনত গ'লে মানে ধৰক যাতায়তো প্ৰব্লেম হয় ঠাণ্ডা দিনত যাবলৈ ভাল আমি সদায় ঠাণ্ডা দিনতে ফুৰোঁ

গৰম অনুভৱ নহয় ঠাণ্ডা দিনত গ'লে ভালেই লাগে ফুৰি আৰু ফুৰিছোঁ তেনেকৈ ঠাণ্ডা দিনত বহুত গৈছোঁ ফুৰিবলৈ মন মন্দিৰ চাবলৈ গৈছোঁ আৰু বেলেগ এনে

কাৰণে ভালেই লাগে আৰু কি কয় যিকোনো ক্ষেত্ৰত ঠাণ্ডা দিনত ভালেই লাগে ফুৰা ঘোৰা আৰু ল'ৰা ছোৱালীৰ পৰাও তেনেকৈ ইমান সমস্যা নহয় ফুৰিবলৈ গ'লে ঠাণ্ডা দিনতো ইমান বেমাৰ আজাৰ আৰু তেনেকৈ মানুহৰ নহয় ভালেই লাগে গৈ পৰাপক্ষত প্ৰায় ঠাণ্ডা দিনতে মানুহে ফুৰিব যাব লাগে গৰম দিনত অকণ কষ্ট হয় গম দিনত প্ৰায় মানুহ বেমাৰ আজাৰ পাও হয় কষ্টও হয় বৰষুণ ৰাস্তা পদূলি বোকা হয় কিন্তু ঠাণ্ডাদনত সেইবোৰে একো প্ৰব্লেম যাতে বৰষুণৰ ইমান প্ৰব্লেম নেথাকে